মই বেংকিং খণ্ডৰ চাকৰি এটা পচন্দ কৰিম কাৰণ তাত বহুত ধৰণৰ সুবিধা পোৱা যায়

আৰু সম্পৰ্ক পৰিচালক যিসকলক গ্ৰাহক সন্মুখীন কৰ্মত আগ্ৰহী তেওঁলোকৰ বাবে এই ভূমিকাই উপযুক্ত বিকল্প সম্পৰ্ক পৰিচালকৰ বিশেষ ধন সম্পতি থকা ব্যক্তিাসকলক বা ব্যৱসায় সংগঠনৰ সৈতে সম্পৰ্ক গঢ়ি তুলি তেওঁলোকৰ আৰ্থিক সমাধানো দূৰ কৰিব লাগে